মঞ্চত নৃত্য পৰিৱেশন কৰোঁতে ভয় সংকোচৰ ভাৱৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ মনটো ডাঠ কৰি থ'ব লাগে আৰু ভয় ভাৱটো মনলৈ আনিব নালাগে সদায় নৃত্য নাটকাা কৰোঁতে মনৰ পৰা ভয় দূৰ কৰি দিব লাগে মানুহৰ চকলৈ চাব নালাগে মানুহৰ চকুত চকুত হৈ চাব নালাগে যদি আপোনোন নাই বা মই মানুহৰ চকুত চকুত হৈ নৃত্য কৰোঁ তেতিয়া ভয় ভাৱটো মনলৈ আহে মনৰ পৰা ভয়টো সংকোচ কৰিবলৈ কেতিয়াও মানুহৰ চকুত চাব নালাগে সদায় নিজৰ মনটো ডাঠ কৰি নৃত্য নাটকাা কৰিব লাগে তেতিয়া ভয় ভাৱটো নাহে সকলোৱে নৃত্য নাটিকা কৰি ভাল পায় আৰু নৃত্য নাটিকা কৰোঁতে সদায় মনত এটাই কথা চিন্তা কৰিব লাগে মই যাতে ভালকে নৃত্য কৰিব পাৰোঁ ভয় সংকোচ এইবোৰ দূৰ কৰি সদায় আগবাঢ়ি যাব পাৰোঁ তাকেই মই ক'ব বিচাৰোঁ আৰু যিখিনি মানুহে নৃত্য কৰি ভাল পায় সদায় নৃত্যতেই আগবাঢ়ি থাকিব এই বুলিয়েইে ভাবোঁ আৰু নৃত্যন নাটিকাটো সকলোৰে বাবে প্ৰিয় সকলোৱে বাবে প্ৰিয় হয় নৃত্য নাটিকাটো আৰু ময়ো ভাল পাওঁ নৃত্য আৰু সবেই ভাল পায় নৃত্য নৃত্য নাটিকাৰ ওপৰত কিনো ক'ম আৰু সেয়াই ভয় সংকোচ কৰিবলৈ কাৰণে খালী মানুহৰ চকুত চকুত হৈ নৃত্য কৰিব নালাগে তেতিয়া ভয়টো যদি মানুহৰ চকুত থৈ পেলাই নৃত্য কৰে তেতিয়া ভয়টো আহি যায় নিজৰ মনলৈ ভয়টো আহিব ভয়টো নাহিবৰ কাৰণে নৃত্যটো কৰিব নালাগে মানে চকুত চকুত হৈ নৃত্য কৰিব নালাগে আৰু নৃত্য কৰোঁতে সদায় সাৱধান মাটিৰ মানে কি মানুহৰ চকুত চাব নালাগে আৰু সদায় তললৈ চাব লাগে মিচিকীয়া হাঁহি থাকিব লাগে হাঁহিব লাগে তেতিয়া আপোনাৰ হেৰি নহয় তেনে ক্ষেত্ৰতে কওঁ আৰু